আমাৰ ডেছোৱালী বিহাৰী চবেই আহে

জনজাতিকৰণ মানুহ আহে ট্ৰি গাৰ্ডেনৰ মানুহ আছে ওচৰত তেওঁলোক আহে

সকলো খিনিয়ে কাম আমাৰ দোকানটো লে বহুত মানুহ আহে ধৰণৰে মানুহ আহে